হয় আমাৰ সমাজত নৃত্য গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা উৎসৱ আছে যিটো উৎসৱত আমি বহুত নৃত্য কৰোঁ বা নাচোঁ ব'হাগ বিহু এটা বিহু আছে সেই ব'হাগ বিহুত আমাৰ ইয়াতে প্ৰায় ছোৱালীয়ে হওঁক বা তিৰোতাই হওঁক ল'ৰাই হওঁক সকলোৱে ওলাই আহি একেলগ হৈ আমি প্ৰত্যেকেই নাচ গান কৰোঁ বিহু নাচোঁ তাৰ পিছত ঢোল গগণা আদি এইবিলাক বজোৱা হয় মুঠতে আমি এই ব'হাগ বিহুটোত বহুত বেছি আমি নাচ গান কৰোঁ আৰু বহুত আমি আনন্দ উপভোগ কৰোঁ